নিশ্চয় পাঁচটা তাৰিখ মোৰ মনত আছে সোতৰ মে' উনৈছশ বিৰাশী মোৰ জন্মদিন সাতাইছ নৱেম্বৰ উনৈছশ পঁচাশী মোৰ ভাইটিৰ জন্মদিন দুই আগষ্ট উনৈছশ নব্বৈ মোৰ পৰিবাৰৰ জন্মদিন দহ ফেব্ৰুৱাৰী দুহেজাৰ পোন্ধৰ মোৰ ডাঙৰ কন্যাৰ জন্মদিন সোতৰ জুলাই দুহেজাৰ একৈছ মোৰ সৰু জনী ছোৱালীৰ জন্মদিন